অঁ হেল্ল' কি খবৰ অঁ অঁ তে এতিয়া কাম চাম চলি আছে ঠিকে অঁ খবৰ ভাল চলিগিলা আছে ভালে কিয় কম বৰ্তমানৰ কাম চাম আৰম্ভ হৈছে না ৰন্ধা ৰোৱা ৰোৱা হেন তেন বিধান পাৰা হোৱা নাই অঁ আচ্ছা

আমতি চুৱাৰ পিছতে হ'ব না আচ্ছা দেই তে এটা কথা গ'ম পাইছা নে নাই এই কিয়ে গৱৰ্ণমেণ্টে বোলে কিবা বোলে ট্ৰেইনিং দিছে কিবা হোৰ এই কিবা হাঁহ কুকুৰা পালনৰ বোলে ট্ৰেইনিং বোলে দিব

অঁ এয়া ইস্কুলতে হ'ব চান্দামাৰী ইস্কুল বলবলা ইস্কুল তাতে ক'বাত হ'ব আৰু অঁ যাবি না অঁ আৰু ক'বি আৰু বেলেগ বেলেগ মানুহবিলাক ক'বি আৰু কাই কাই যাবা খোজে ওচৰৰ মানুহবিলাক ক'বি তে হাঁহ পাৰ পুহিবি হয় না পোহাতাতো পুহিবে কেনেকে পুহিবা লাগে কি লাগে ইলাতো ধৰ হেৰি কৰবই না তাতেতো শিকাবই অঁ আৰু তাৰমানে ফ্ৰীতে শিকাব গৱৰ্ণমেণ্টে ফ্ৰীতে দিব অঁ গতিকে ভালেই হ'ব এতিয়া আছে নে নাই তোৰ হাঁহ ছাগলী এতিয়া ঘৰত আছে ন নাই আছে অঁ হাঁহও আছে নেকি এই কি পাৰ এই কি আছে মুৰ্গী অঁ আৰু মুৰ্গী ছাগলী নাই অঁ অঁ অঁ দে তে অকল মুৰ্গী আছে অঁ তে মুৰ্গী এখন পুহিব বা গৱৰ্ণমেণ্টে কেনেকৈ কি সুবিধা দিয়ে গতিকে যাবি নেকি দে বতৰ থতৰ কেনেবা হয়

তাকে পানীৰ কাৰণে আৰু ধৰ সুবিধা এটাও লাগিব ঘৰতো পুহিবা থুহিবা সুবিধাও লাগিব হয় না অঁ তে গৱৰ্ণমেণ্টে যদি কিবা সুবিধা দে তেনেহ'লে আৰু ল'বা লাগে আমি অঁ তে তয়ো যাবা লাগে বা ওচৰৰ দুই চাইজনক ওচৰ পাঁজৰৰ পাৰাখানক ক'বা লাগে

গতিকে গৱৰ্ণমেণ্টে আঁচনিগিলা দেই ভালে কিন্তু মানুহবিলাকে ব্যৱহাৰ কৰোঁতেহে ভালকৈ নকৰে নকৰে অঁ সেইটাইতো কথা আমাৰ মানুহবিলাকেতো অলপ কাম কৰিব টান পায় না আজিকালি আৰু চৰকাৰে আৰু হিতাধিকাৰী বনাই দিছে চৰকাৰৰ পইচা পায় চাউল পায় অঁ গতিকে কাম কৰিবা ইচ্ছা নকৰে তে হ'লেও এখন এটা ইনকামৰ ৰাস্তা লাগে না দুই পইচাটো আই ইনকাম সকলে কৰিব লাগে হয় না সেইগিলা আইন কাম কৰাৰ কাৰণে আমি অলপমান ঘৰুৱাভাৱে ধৰ সেইগিলা ব্যৱস্থাগিলা ল'বা লাগে

ভাল পোৱা না নাই এনেকুৱা ব্যৱস্থা এটা দিলে অঁ অঁ অঁ দে ঠিকে আছে দে তেনেহ'লে ৰাখোঁ না দে ওলাবি সকলে যাবি অঁ ঠিক আছে দে ৰাখোঁ দে বাই